গছ ৰুবলৈ মই সচৰাচৰ সাৰুৱা মাটিয়েই ব্যৱহাৰ কৰোঁ আৰু সাৰুৱা মাটি হ'লে মানে গছপুলিবোৰ সোনকালে বাঢ়িব পাৰে আৰু সাৰ গছপুলিত সাৰ ব্যৱহাৰ কৰোঁ সাধাৰণতে মানুহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে আজিকালি মই অৱশ্যে ৰাসায়নিক সাৰ ইমান ব্যৱহাৰ নকৰোঁ মই ঘৰতে প্ৰস্তুত কৰা পচন সাৰ ব্যৱহাৰ কৰোঁ আৰু লগতে গৰু গোবৰ গৰু গোবৰো ব্যৱহাৰ কৰোঁ কাৰণ পচন সাৰ গৰু গোবৰৰ অপকাৰীতা নাই কোনো ইউৰিয়া সাৰ বা ৰাসায়নিক সাৰ কিছুমান অপকাৰীতাও আছে যিমানেই ভাল গুণো আছে তাৰ বেয়া গুণো আছে গতিকে মই সচৰাচৰ গোবৰ সাৰ আৰু পচন সাৰ বেছিকৈ ব্যৱহাৰ কৰি কৰোঁ